আমাৰ অঞ্চলটোৰ পৰম্পৰাগত খেলবোৰ হ'ল ম'হ যুঁজ কণী যুঁজ দবা কুট কুট মাৰ্বল গুটি বহাগ বিহুৰ সময়ত এই কণী যুঁজ ম'হ যুঁজ আদি এইবোৰ খেল খেলোৱা হয় তেনেদৰে বিভিন্ন উৎসৱ পাৰ্বণ বা মাঘৰ বিহুৰ সময়ত টিলিঙা টেকেলী ভঙা ভলীবল তেনে খেলসমূহ খেলোৱা হয়